হয় নিশ্চয় ভাবোঁ যে খেলা ধূলাৰ লগত জড়িত হ'লে মনটো ভাল কৰি ৰাখিব পাৰি বুলি কাৰণ আজিকালি এই পৃথিৱীত মানুহবিলাক সকলো ব্যস্ত নিজৰ কামত ইমানেই ব্যস্ত ইমানেই মগ্ন যে নিজৰ মানে স্বাস্থ্যৰ যতন ল'বলৈ সময় নাপায় গতিকে তাৰ মাজতে যদি অলপ খেলা ধূলা কৰে বা অলপ খেলা ধূলা কৰিবলৈ সময় উলিয়াই আজৰি সময় উলিয়াই খেলা ধূলা কৰে তেতিয়া তেওঁলোকৰ মই ভাবোঁ যে তেওঁলোকৰ মানে নিজৰ স্বাস্থ্যৰ লগতে নিজৰ মনটো ভাল নিশ্চয় লাগিব ময়ো এতিয়া আজৰি সময় বিশেষকৈ সময় উলিয়াই কামৰ মাজতে বা পঢ়াৰ মাজতে সময় উলিয়াই খেলা ধূলা কৰোঁ বা আমাৰ স্কুলৰ পৰাও পঢ়ি আহোঁতেও আজৰি সময়ত আমি বিভিন্ন ধৰণৰ খেল খেল খেলিছিলোঁ আৰু সেই খেল খেলি আমাৰ মনটো যথেষ্ট ভাল লাগিছিলে কাৰণ দিনটো মানুহে কিবা এটা কামৰ বুজা যিহেতু মূৰত লৈ থাকে সেই বোজাটো খেল খেলি আমি কিছুমান আনন্দ পাওঁ আৰু সেই আনন্দই সেই বুজাটো যথেষ্ট পৰিমাণে কমাই দিয়ে আৰু জানেই যে আমি জানো যে স্বাস্থ্যই ধন বুলি কয় আৰু স্বাস্থ্য ভালে ৰাখিবলৈ যি আমাৰ মনটো ভাল থকাটো অতি প্ৰয়োজন আৰু এই মনটো ভাল কৰিবলৈ খেলা ধূলা প্ৰয়োজন বুলি মই ভাবোঁ আৰু সৰুৰ পৰাই আমি স্কুলতে হওক বা স্কুলৰ পৰা ছুটী হোৱাৰ পিছতো আমি বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ লগৰ সমনীয়াৰ সৈতে বিভিন্ন ধৰণৰ খেল খেলা ধূলা পৰি সময়বিলাক পাৰ কৰিছিলোঁ আৰু মনটো ভাল লাগিছিলে আৰু তাৰ উপৰিও খেলা ধূলা কৰি মানে যথেষ্ট পৰিমাণৰ মুকলি মুকলি অনুভৱ হৈছিলে মনটো কাৰণ দিনটো বুজাটোও গুচি যায় আৰু অলপ ভাগৰো লাগে আৰু ভাগৰ লাগিলে অলপ টোপনিও ধৰে ৰাতি টোপনিও ভাল আহে আৰু ৰাতিপুৱালৈ মনটো একদম ভাল অনুভৱ বা এই খেলা ধূলা কৰিলে সেইকাৰণে মানুহে মাজে মাজে খেলা ধূলা কৰিব লাগে বা বিশেষকৈ শিশুসকলে অতি প্ৰয়োজন খেলা ধূলাটো আজিকালি এতিয়া পু পঢ়াৰ বুজাটো যথেষ্ট বাঢ়ি গৈছে কম্পিটিশ্যন হৈছে পঢ়াক লৈ এতিয়া খেলা ধূলাৰ কাৰণে সময় নাইকিয়া বুলি বহুতো মানে মাক বাপেকে ভাবে খেলা ধূলা কৰিবলৈ নিদিয়ে কিছুমানক অকল পঢ়িবলৈ অকল পঢ়িবই লাগিব এনেকৈ বুলি ভাবে কিছুমান মাক বাপেকে সেইকাৰণে মই সেইটো ক্ষেত্ৰত মই ভাবোঁ যে এই ল'ৰা ছোৱালীবিলাকক নিজৰ ল'ৰা ছোৱালীবিলাকক হয় পঢ়াটো জৰুৰী হয় তাৰ মাজতে খেলা ধূলা কৰিবলৈও দিয়ক কি মানে তেতিয়াহে তেওঁ ল'ৰাটোৰ শিশুটোৰ বিকাশ হ'ব এটা সুস্বাস্থ্য পাব বহুত প্ৰয়োজন হয় খেলা ধূলাৰ মাজতে এটা আমাৰ বডিত আমাৰ শৰীৰৰ এটা এক্সাৰচাইজো হয় মনটোও ভাল লাগে